কালি টাউনলৈ গৈছিলোঁ গৈ বেগ এটা পচন্দ হ'ল ভাগিনটোলৈ আনিলোঁ বেগটো সিও ভাল পালে কিন্তু পাছ পাছদিনা দেখিছোঁ বেগটো ফটা আছে নহয় অকণমান তাকে এতিয়া দোকানখনত ঘূৰাই দিলে লয়নে নলয় সেইটোকে ভাবি আছোঁ